নমস্কাৰ ক'ৰপৰা ক'লে হেল্ল' ক'ৰপৰা কৈছে অঁ ঠিক আছে ৰাস অঁ ভাল ৰাস চলিবনে অঁ অঁ অঁ অঁ অঁ পূৰ্ণিমা এটাত যাব লাগিব পূৰ্ণিমাতে হ'ব অঁ অঁ অঁ অঁ ভাও কিবা বিষয়বাব আছেনে অঁ অঁ বাকী অঁ বাকী বাহিৰৰ ৰাস কিবা চলিছেনে প্ৰস্তুতি অঁ অঁ

অঁ অঁ কমলাবাৰী এতিয়া চলিবনে নচলে অঁ তাৰপিছতে জেঙে জেঙেৰায় বা ৰঙাচাহি অঁ অঁ হ'ব অঁ গতিকতে আমিও গৈ আছোঁ অঁ অঁ নোৱাৰ নোৱাৰে নোৱাৰে যাব লাগে যাব লাগে তাৰপিছত অঁ চামগুৰিতটো মেলা পূজা বহুত হয় অঁ অঁ ঠেলা অঁ ঠেলা মেলা আৰু ঠেলা অঁ মুখাৰ কাৰণে প্ৰসিদ্ধতো অঁ অঁ অঁ বাকী কোনোবাই ভাও ভূমিতা লৈছেনে অঁ অঁ আমি চাবলৈ গৈ আছোঁ অঁ অঁ অঁ অঁ অঁ বাকী

ৰাসৰ মানে এইবাৰ কংশ পাৰ্টটো ভাল লাগিব চাগে চাই জিতু গোস্বামীৰ কংশ পাৰ্ট অঁ অঁ দিলীপ বৰাই ল'ব চাগে কংশ পাৰ্ট অঁ অঁ অঁ বুবু হাজৰিকা আৰু জিতু গোস্বামী

অঁ এই পূৰ্ণিমাত অহা পূৰ্ণিমাহ

বাৰু অঁ ঠিক আছে ঠিক আছে ঠিক আছে অঁ কমলা খাব লাগিব জেলেপি খাব লাগিব নিমকি খাব লাগিব অঁ অঁ ইত্যাদি বগলীবধৰ দৃশ্য ভালকৈ চাব লাগিব ভিডিঅ' ক'ল হ'ব বগলীবধৰ

বন্ধাত ৰাস চোৱা হয় নহয় অঁ কেনেকুৱা তাত ততৈয়াগাঁৱত অঁ অঁ তাৰপিছত এই পতিয়াতো হয় নহয় হপায় অঁ গোটেই ঘৰে ঘৰে ৰাস অঁ অঁ গতিকতে এইবাৰ ভাল ভাল ধৰণে চাব লাগিব আৰু

অঁ অঁ অঁ এইবিলাক আৰুতো ডেকা জীৱনৰ কথা সাংসাৰিক জীৱনৰ কথাই বহুত পাৰ্থক্য আছেতো যোৱাটোতো অঁ উত্তৰ কমলাবাৰীতেই ভাল লাগে বুবুহঁতৰতো এইটো অঁ অঁ বৃন্দাবনৰ দৃশ্য গড়মূৰ সত্ৰত ভাল লাগে তাৰমানে গড়মূৰ সত্ৰত অঁ ষ্টেজৰ বেকতে এই কদম ৰুই কদম গছ আছেই কদমৰ তলতে কৃষ্ণই বস্ত্ৰ চুৰ কৰি লুকাই থাকেগৈ

অঁ অঁ হ'ব ৰাখিছোঁ